হেল্ল' শুনিছোঁ অঁ কওক দাদা

আপুনি ক'ৰ পৰা ক'লে

অঁ আপুনি কেনেকুৱা কি লাগে আপুনি এবাৰ চাই যাবহি পাৰিলে আমাৰ ডাঙৰ ফাৰ্ম আছে ইয়াত মানে চব সকলো ধৰণৰ খেতি কৰা হয় আৰু এই সেইবোৰ পোহা মেলাও কৰা হয় এতিয়া মানে পোহা মেলাটো লাহেকে হেৰি কৰা হৈছে আৰু ডাঙৰকৈ কৰা নাই ম ব্ৰইলাৰ কুকুৰা সেইবোৰ পোহা হয় তাৰপা হাঁহ সেইবোৰ পোহা হয় গৰু চৰু আছে আৰু যিটো এইটো মানে খোৱা বস্তুটো খেতিটো সকলো ধৰণৰে কৰা হয়

ও মানে আলু খেতি কৰা হয় এইটো এতিয়াতো ছিজন লৈ লৈ খেতি কৰা হয় এতিয়া কি কি ছিজন শাক পাচলি হয় আৰু ছিজন লৈ লৈ খেতি কৰা হয়

অঁ হয় ধানৰ ধানৰ খেতিটো কৰা হয় বাৰু এতিয়া ধানটো কটা ছিজন আহি গ'ল ধান এই এনেকৈটো বৰা জহা মচৰি ৰঞ্জিত সেইবোৰে কৰা হয় প্ৰথম পৰা মানে ধান খেতিটো প্ৰথমে হাল বাই ল'ব লাগে তাৰ আলি দিব লাগে চাপৰ কাটিব লাগে এইবোৰে কৰিব লাগে প্ৰথমে তাৰ পৰা ট্ৰেক্টৰ এনেই গৰুৱে হাল বালে বেছি ভাল আৰু ট্ৰেক্টৰেটো হাল বালেতো আজিকালিতো গৰুটো নাইকিয়াই হৈ গৈছে প্ৰায় ট্ৰেক্টৰ হাল বাই দেখা যায় ট্ৰেক্টৰ হাল বালে খেতিটো অলপ মানে অলপ তিনি চা চাৰি চা বাবলগীয়া হয় গৰুৱে দুটা তিনিটা হালেত ভালকৈ হৈ যায় মানে গৰুৱে হাল বালে ধানটো ধুনীয়া হয় আৰু ভাল হয় বুলি কয় আগৰ দিনতটো মানুহে গৰুৱে হাল বাইছিলে আজিকালি হে ট্ৰেক্টৰ ওলোৱাৰ পাছতহে এতিয়া অলপ বৈজ্ঞানিক যুগত এতিয়া ট্ৰেক্টৰ আহি গ'ল আৰু এতিয়া খেতিয়ে কৰি থকা হৈছে শাক পাচলি ৰঙালাও কোমোৰা জাতিলাও আলু এইবোৰ দি থকা হৈছে এই নাই নাই এইটো আমি ঘৰুৱাই ব্যৱহাৰ কৰোঁ কেঁচু সাৰ বা গৰু গোবৰটো গৰুটো পোহা হয় গৰু গোবৰ এইবোৰ চব গোটাই মেলি এই আজিকালি পোকৰ পৰা অলপ স্প্রে' মাৰোঁ কেতিয়াবা মানে অলপ পোকৰ কাৰণে নাই নাই এইবোৰ ঘৰত খাবলৈ আমাৰ পোকৰ কাৰণে স্প্রে' মৰা হয় অলপ অলপ কাকৰি আনি বাকীটো এইবোৰ আমাৰটো গোবৰ সাৰে দিয়া হয় পাৰিলে আমাৰ গোবৰ সাৰ বেছিকৈ আছে মানে বিক বিকা বিক্ৰী কৰাও হয় গোবৰ সাৰটো সেইটো দামটো মানে গোবৰটো গোবৰ সাৰটোতো ছয় সাত টকা তেনেকৈ কেজি দিয়া হয় এইবোৰ মানে আমাৰ ফাৰ্ম আছে মানুহ আছে আমাৰ দুই তিনিটা মানুহ আছোঁ আমি দুই তিনিটা ইয়াতে থাকি লওঁ আৰু কেতিয়াবা ঘৰত যাওঁ ঘৰৰ পৰা অলপ দূৰো হয় হা নাই নাই এইবোৰ চব আছে কৃষি বুলিলে চব আছে এইবোৰ মাছ মীন পালনো মাছো আছে ম ডাঙৰ পুখুৰী আছে ফাৰ্ম পূৰা ডাবল ফাৰ্ম ইয়াত মানে চব মাছে ৰৌ বাহু ৰূপচন্দা চব আছে মাছ সকলো ধৰণৰ মাছেই আছে এইবোৰ তিনি চাৰি কেজি পৰা আৰম্ভ কৰি আছে আৰু নাই দোকানতো মাছত মাছৰ দানাটো পোৱা হয় তাৰ উপৰি এইবোৰ ঘাঁহ চাহ দিয়া হয় ঘাঁহ বন কেতিয়াবা কলপাত চলপাত দি দিওঁতুঁহ গুৰি দিওঁ ভাত দিওঁ এইটো ঘৰত খোৱা হয় যে আৰু গাঁৱতে বিক্ৰী কৰা যে গাঁৱত বিক্ৰী কৰা হয় কাৰণে বেলেগ বেলেগ মানে ৰাসায়নিক সাৰ একো দিয়া নহয় আৰু ৰাসায়নিক বস্তু আপুনি পাৰিলে চাই যাবহি এইটো সপ্তাহত আপুনি কেতিয়া পাৰে আপোনাৰ সুবিধা চাই মেলি ফটোও মাৰি ল'ব পাৰিব আপুনি আমি দেওবাৰে এতিয়া বস্তু অলপ ৰুম ৰোৱা ফটো অলপ মাৰি ল'ব যাব পাৰিব অঁ ঠিক আছে আপুনি আহিব মই ধুনীয়াকৈ কৈ যাম আপুনি লিখি যাব পাৰিব ভাল ভাল ভাল আপোনাৰ অঁ ঠিক আছে আপোনাক চাই দিম ঠিক আছে বাৰু আপুনি তেনে আহি যাব দেওবাৰ মানে অঁ দেওবাৰ দেওবাৰ আপুনি আপোনাৰ এনেই আমাৰতো ৰাতিপুৱা পৰা খোলাই থাকে ন ৰাতি দিনটোৱে খোলাই থাকে আৰু আপুনি আহিব নটামান বজাত আমি খাই বই অকণমান হেৰি কৰি নটামান বজাৰ পৰা কামত ধৰিম আৰু এড্ৰেছটো এইটো এই শিৱসাগৰ জিলা শিৱসাগৰ পৰে এ শিৱসাগৰ আহিলেই পাবহি মোক ফোন এটা কৰিব মই কৈ দিম মানে ভালদৰে অঁ ঠিক আছে মই ম মই থাকিম থাকিম অঁ ঠিক আছে অঁ ঠিক আছে